কালি যে কিতাপখন আনিছিলো ওপৰৰ ক'ভাৰ পেজটো ভাল দেখি লৈ আহিলো ঘৰলেহে আহি পেলাই মেলি চাইছোঁ ভিতৰখনত দুই এটা পেজ ফটা আছিলে আৰু পাছফালৰ পেজটোৰ আখৰখিনি অকণমান ওলোটা হ'ল আকৌ কিতাপখন দোকানত ঘূৰাই দিব লাগিব নেকি